যেনে গৰুৰ কাণ চিগিলে হালধি দিয়া হয় আৰু বেছি হাগনি হ'লে গোলনেমু নিমখত দিয়া গোলনেমু খুওৱা হয় আৰু ছাগলীৰ তেনেকে কিছুমান বেমাৰ আছে ছাগলীৰ যেনে ওকণি হয় তাৰপৰা মুখত ঘা লাগে সেইবিলাকত কি দিয়া হয় মিঠাতেলো দিয়া হয় আৰু হালধি লগোৱা হয় আৰু তেনেকৈয়ে প্ৰতিৰোধ কৰা হয় আৰু গৰুৰ ক্ষেত্ৰত গৰুৰ তেনেকে খুৰা ফটা হ'লে হালধি লগোৱা হয় মিঠাতেল দিয়া হয় আৰু

আৰু প্ৰতি বছৰে বছৰে ভেকচিন দিয়া হয় গৰু ছাগলীক বেমাৰ নহ'বৰ কাৰণে প্ৰতিৰোধ দিয়া হয়

প্ৰেচাৰো হয় প্ৰেচাৰ হ'লে কি কৰা হয় চিকিৎসকক মতা হয় তেওঁলোকে তাৰ প্ৰতিষেধক দিয়ে আৰু ছাগলীৰ ক্ষেত্ৰত তেনেকুৱাই একে পশু চিকিৎসকেই হেৰি কৰে আৰু বছৰি বছৰি তেওঁলোকৰ পশু চিকিৎসকে প্ৰতিষেধক প্ৰদান কৰে আৰু গৰু হ'ল গৰুৰো তেনেকে প্ৰতিষেধক দিয়া হয় তেওঁলোকৰ গৰুৰ গাতো মানে নানা ধৰণৰ বেমাৰ হয় তাত আপোনাৰ চিকিৎসকক মাতি এ তাৰ প্ৰতিষেধক দিয়ে আৰু